অঁ হেল্ল' অনিমা বাইদেউ হয়নে ভালনে অঁ কি কৰি আছে অঁ তাকেহে ময়ো ভাবিছোঁ বিয়াখন খোৱাৰ কথা এতিয়া আকৌ পিন্ধা কাপোৰ কানিবোৰক লৈও দেখোন সদায় একেবোৰকে পিন্ধি যাব জানো অঁ তাকে টাউনৰফালে যাব নেকি আজিতো বাৰু দিনটো গ'লগৈ কাইলৈ মানে যাম বুলি ভাবিছোঁ যাব নেকি এতিয়া ক'লে মানে আমি বিশাললৈহে যাওঁ বিশাললৈ যোৱা গ'লে ভাল হ'ব ন অঁ কাইলৈ মই তেতিয়া আগবেলা কাম বন কৰি আজৰি হৈ পিছবিলাকৈ গুচি যাম ন দুইজনী একেলগতহে অঁ অঁ তেতিয়াই ভাল হ'ব অঁ ঠিক আছে বাৰু মই তেতিয়া গোটেই কাম বন কৰি আজৰি হৈ লৈ আৰু দুইজনী গুচি যাম ন অঁ হ'ব অঁ অঁ